প্ৰাচীন মধ্যযুগৰ ভাৰতৰ কিছুমান আটাইতকৈ প্ৰখ্যাত ৰজাৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ আকবৰৰ নাম ল'বই লাগিব আকবৰে ক্ৰমান্বয়ে মোগল সাম্ৰাজ্য বৃদ্ধি কৰি মোগলৰ সামৰিক ৰাজনৈতিক সাংস্কৃতিক আধিপত্যৰ জৰিয়তে ভাৰতীয় মহাদেশৰ বহু অংশ সামৰি লয় বিশাল মোগল ৰাষ্ট্ৰক একত্ৰীকৰণ কৰিবলৈ আকবৰে প্ৰশাসনৰ কেন্দ্ৰিভূত ব্যৱস্থা স্থাপন কৰি বিবাহ আৰু কূটনীতিৰ জৰিয়তে বিজয়ী শাসকসকলৰ মাজত মিলন ঘটোৱাৰ নীতি গ্ৰহণ কৰে ধৰ্মীয় আৰু সাংস্কৃতিকভাৱে বৈচিত্ৰময় সাম্ৰাজ্যত শান্তি আৰু শৃংখলা ৰক্ষা কৰিবলৈ তেওঁ এনে নীতি গ্ৰহণ কৰিছিল যিয়ে তেওঁক অমুছলমান প্ৰজাৰ সমৰ্থন লাভ কৰিছিল য'ত সম্প্ৰদায়ী সাম্প্ৰদায়িক কৰ বিলুপ্তিৰ বিলুপ্ত কৰা আৰু তেওঁলোকক উচ্চ অসামৰিক আৰু সামৰিক পদত নিযুক্তি দিয়া আদিও আছিল আকবৰৰ দিনত মোগল ভাৰতে এক শক্তিশালী আৰু সুস্থিৰ অৰ্থনীতি গঢ়ি তুলিছিল যাৰ আকাৰ আৰু ধন তিনি গুণ বৃদ্ধি পাইছিল যাৰ ফলৰ বাণিজ্যিক সম্প্ৰসাৰণ আৰু ভাৰত প্ৰাচ্ প্ৰাচী সংস্কৃতিয়ে অধিক পৃষ্ঠপোষকতা লাভ কৰিছিল দিল্লী আগ্ৰা ফটেহপুৰ চিক্ৰীৰ আকবৰৰ দৰবাৰৰ বহু ধৰ্মৰ পৱিত্ৰ পুৰুষ কবি স্থপতিবিদ আৰু শিপিনীক আকৰ্ষিত কৰিছিল আৰু কলা চিচ্ চিঠি আৰু শিক্ষণৰ কেন্দ্ৰ হিচাপে পৰিচালিত হৈছিল টাই আৰু পাৰস্য় ইছলামী সংস্কৃতিয়ে থলুৱা ভাৰতীয় উপাদানৰ সৈতে একত্ৰীকৰণ হৈ মিহলি হৈ চিত্ৰ কলা আৰু স্থপত্য ধৰি মোগল কলাৰ সুকীয়া শৈলী পৰিণত হ'বলৈ ধৰিলে লগতে ভাৰত সং গংগা সমভূমি সমভূমিত মোগল বাহিনীয়ে পুনৰ সংগঠিত কৰা বৈৰাম খানৰ আহ্বানে আকবৰে দিল্লীক পুনৰ দখল কৰিবলৈ দিল্লীৰ ওপৰত যাত্ৰা কৰে বৈৰাম খানৰ নেতৃত্বত তেওঁৰ সৈন্যই পোন্ধৰশ ছাপন্ন চনৰ পাঁচ নৱেম্বৰত দিল্ পৰা দিল্লীৰ পঞ্চাছ মাইল উত্তৰে পাণিপাটৰ দ্বিতীয় যুদ্ধত হিমু আৰু চুৰ সেনাক পৰাস্ত কৰে যুদ্ধৰ কিছু সময়ৰ পিছতে মোগল বাহিনীয়ে দিল্লী আৰু তাৰপিছত আগ্ৰা দখল কৰে আকবৰে দিল্লী বিজয় ক প্ৰৱেশ কৰিছিল য'ত তেওঁ মাহত মাহ থাকিছিল তাৰপিছত তেওঁ বৈৰামখান পুনৰ সক্ৰিয় হৈ পৰে ছিকন্দৰ ছাহ চুৰীৰ সৈতে মুকাবিলা কৰিবলৈ পঞ্জাৱলৈ উভতি যায় পিছৰ ছমাহ মোগলে পূব দিশলৈ পলায় বংগলৈ পলায়ন কৰা ছিকন্দৰ বিৰুদ্ধে আৰু এক বৃহৎ যুদ্ধত জয় লাভ কৰে আকবৰ আৰু তেওঁৰ সৈন্যই লাহোৰ দখল কৰে আৰু তাৰপিছত পঞ্জাৱত মুলতান দখল কৰে পোন্ধৰশ আঠাৱন্ন চনত আকবৰে ইয়াৰ মুছলমান শাসকৰ পৰাজয় আৰু পলায়নৰ পিছত ৰাজপুতনাৰ ছিদ্ৰ ৰাজমে দখল কৰে মোগলে নৰ্মদা নদীৰ উত্তৰত থকা দুৰ্গ গাঁৱলীয়া দুৰ্গ নিয়ন্ত্ৰণত থকা সুৰ বাহিনীকো ঘেৰাও কৰি পৰাস্ত কৰে মোগল আমিৰৰ পৰিয়ালৰ সৈতে ৰজাৰ বেগমসকলক সেই সময়ত কাবুলৰ পৰা ভাৰতলৈ অনা হৈছিল যাতে পুৰুষসকলে বসতি স্থাপন কৰে আৰু তেওঁলোকে অভ্যস্ত দেশলৈ যোৱাৰ পৰা কিছু পৰিমাণে বাধাপ্ৰাপ্ত হয় সেই অনুসৰি কাজলৈ আকবৰে স্পষ্ট কৰি দিছিল যে তেওঁ ভাৰতত থাকিব নৱজাগৰণৰ ঐতিহাসিক উত্তৰাধিকাৰৰ পুনৰ প্ৰৱৰ্তন কৰিব শাসক হিচাপে ৰাজত্ব কৰা আৰু পিতৃৰ বিপৰীতে বহু বছৰ ধৰি মহান মোগল সম্ৰাট আকবৰে তেওঁৰ চতুৰ উপদেষ্টা বীৰবলৰ বিষয়ে কেইবাটাও কাহিনী ৰচিত আছে এয়াই অধিকাংশ কাহিনী অস্তিত্ব আছে এয়াই অধিকাংশ পোনপটীয়াকৈ এটা প্ৰজন্মৰ পৰা এটা প্ৰজন্মলৈ স্থানান্তৰিত হৈছিল আনকি বহু গাঁৱে নিজাকৈ অনৈতিকতা প্ৰেৰিত উপকথা ৰচনা কৰি আকবৰ আৰু বীৰবলক উপযুক্ত বুলি অন্তৰ্ভূক্ত কৰিছিল শিশুসকলেও আকবৰ আৰু বীৰবলৰ জীৱনৰ ৰোমাঞ্চকৰ আৰু মাজে মাজে সহ্যময়ী ঘটনা কথা শুনি ভাল পায় যাৰ বাবে তেওঁলোকক নৈতিকতাৰে শোৱাৰ আগত উৎকৃষ্ট কাহিনী কৰি তোলে এই কাহিনীবোৰে আমাক হাঁহিবলৈ বাধ্য কৰে নহয় শেষত এটা উল্লেখযোগ্য প্ৰদান কৰিছিল জীৱনৰ অত্যাৱশ্যকীয় বৈশিষ্ট্য়ৰ বিষয়ে শিকাইছিল হয়তো আপোনাৰ সৰু দেৱদত্তৰ তলত দিয়া আকবৰ বীৰবলৰ কিছুমান কিংবদন্তী কথা ক'ব যদিহে তেওঁ আপুনি গল্প কোৱাৰ ব্যৱহাৰ কৰি সেইবোৰত কিছুমান নি ইতিবাচক আদৰ্শ প্ৰতিস্থা কৰিব বিচাৰে বীৰবলৰ হিষ্ট্ৰীত যদি আমি ক'বলৈ এদিন আকবৰে বীৰবলে শীতৰ ঠাণ্ডাত দিন এটাত বিলৰ কাষত ফুৰিবলৈ গৈছিল টকাৰ বিনিময়ত এজন মানুহে যিকোনো কামেই কৰিম বুলি বীৰবলৰ মনটো পাৰ হৈ গ'ল তেওঁ আকবৰক ক'লে যে তেওঁ এদিন ভাবিছে তাৰপিছত আকবৰে হ্ৰদটো আঙুলিটো ডুবাই দিলে যদিও জোকাৰিবলৈ ধৰাৰ লগে লগে আঙুলিটো উলিয়াই আনিলে আকবৰে উত্তৰ দিলে এজন মানুহে টকাৰ বাবে গোটেই ৰাতি হ্ৰদৰ ঠাণ্ডা পানীত কটাব বুলি আমি নাভাবোঁ মই নিশ্চিত যে তেনেকুৱা এজনক বিচাৰি পাম বীৰবলে উত্তৰ দিলে আকবৰে লগে লগে বীৰবলক এনে এজন ব্যক্তিক বিচাৰি উলিয়াবলৈ প্ৰত্যাহ্বান জনায় সফল চিকাৰীজনক এক হাজাৰ সোনৰ মুদ্ৰাৰে পুৰস্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বীৰবলে সকলোতে চাই থাকে যেতিয়ালৈকে তেওঁ কামটো ল'বলৈ ইচ্ছ্যুক ভিক্ষাৰী এজনক আৱিস্কাৰ নকৰিলে বেচেৰাটো হ্ৰদটোত সোমাই গ'ল আকবৰে ওচৰে চকিদাৰক ৰখাই দিলে তেওঁ প্ৰকৃততে নিজৰ প্ৰতিজ্ঞা পালন কৰিলে পিছদিনা ৰাতিপুৱা দুৰ্ভগীয়া মানুহজনক আকবৰলৈ লৈ আহিছিল চকীদাৰে আকবৰে তেওঁক সোধা পোছা কৰিলে যে মানুহজন সঁচা অৰ্থত ৰাতিটো হ্ৰদটোৰ কটালে নেকি সেইটো পৰীক্ষা কৰিবলৈ দুৰ্ভগীয়াজনে মানুহজনে স্বীকাৰ কৰিলে যে তেওঁ কৰিছে তেতিয়া আকবৰে মানুহজনক সোধা পোছা কৰিলে যে তেওঁ কেনেকৈ পানীত ৰাতি ৰাতিটো কটালে বেচেৰাজনে উত্তৰ দিলে যে ওচৰতে ষ্ট্ৰীট লেপ এটা আছিলে লেম্প এটা আছিল আৰু তেওঁ ঠাণ্ডাত নহয় লেম্পটোৰ ওপৰত গুৰুত্ব দি থাকিলে তেনেকৈ মানুহজনে হ্ৰদত ৰাতিটো বাচি গৈছে ষ্ট্ৰীট লেম্পৰ উচ্চতাৰ বাবেই আকবৰে ঘোষণা কৰিলে যে কোনো পুৰস্কাৰ নাথাকিব সংগ্ৰামী মানুহজনে তেতিয়া বীৰবলক সুধিলে পিছদিনা ৰাতিপুৱা বীৰবলে কোৰ্ট এৰিলে নিজৰ বাসগৃহলৈ দ্ৰুত প্ৰথাৰে ৰজাই তেওঁক অৱস্থাৰ বিষয়ে সোধা পোছা কৰিলে বীৰবলক দি সাজু হোৱাৰ লগে লগে দুটা আহিব বুলি খবৰ দিলে ৰজাই বহু দিন অপেক্ষা কৰিও বীৰবল দেখা নাপালে অৱশেষত ৰজাই বীৰবলৰ ঘৰলৈ গৈ কি কি কৰি আছে জানিবলৈ সিদ্ধান্ত ল'লে তেওঁ আৱিস্কাৰ কৰিলে যে বীৰবল কিছুমান জ্বলি থকা ডালৰ ওচৰত মাটিত বহি আছে আৰু জুইৰ শিখাৰ পৰা পাঁচ ফুট ওচৰত ওলমি থকা বাতি আছে ৰজা আৰু তেওঁৰ দাসসকলে তেওঁলোকৰ হাঁহি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে জুইৰ পৰা ইমান দূৰত থাকিলে কেনেকৈ ৰান্ধিব আকবৰে বীৰবলক সুধিলে বীৰবলে উত্তৰ দিলে বেচেৰাজনে ৰাস্তাত বাল্ব এটাৰ পৰা গৰম পাইছিল যিটো আটাইতকৈ দূৰৈত দূৰত্বতকৈ বেছি আছিল বীৰবলে কি বুজায় আকববৰে উপলব্ধি কৰিলে আৰু ৰজাই নিজৰ ভুল উপলব্ধি কৰিলেই বেচেৰাজনে তেওঁৰ বঁটা লাভ কৰিলে কেতিয়াও হাৰ নেমানিম চেষ্টা কৰক আৰু আপোনাৰ বাস্তবিকতা কৰক আকবৰ বীৰবলৰ কিংবদন্তি কাহিনীবোৰ অভিভাৱকৰ লগতে ল'ৰা ছোৱালীৰ বাবেও এক আচৰিত টাইম পাছ বীৰবলৰ দি আকবৰৰ বাজি হেৰুৱাই প্ৰাপ্যজনক পুৰস্কাৰ নকৰাৰ যদি তাৰ নৈতিক শিক্ষা বীৰবলৰ চৰিত্ৰজাতীয় লেখকে এই কথাটো উজ্জ্বল কৰি তুলিব বিচাৰিছে যে তেওঁলোকৰ অহংকাৰৰ পূৰণৰ বাবে প্ৰাপ্য ব্যক্তিজনক পুৰস্কাৰ কাঢ়ি আনিব নেলাগে ৰজাই জিকাৰ অজুহাতত হিচাপে পোহৰটোক এক মাইল দূৰলৈ লৈ গ'ল কিন্তু অৱশেষত কিন্তু পিছলৈ তেওঁ নিজৰ ভুল উপলব্ধি কৰি উচিত তাকে কৰে এইদৰে ভুল যিমানেই ডাঙৰ নহওক কিয় তেওঁলোকৰ কাম কাজৰ ওপৰত মান্ মালিক হ'ব লাগিব আৰু সেইটো ঠিক কৰিব পাৰি এইদৰে বীৰবল আৰু আকবৰৰ প্ৰাচীনতম ইতিহাসৰ বিষয়ে আমি কিছু তথ্য তেওঁলোকৰ যি কৰাৰ কৰ্মৰ প্ৰতি স্পৃহা আৰু বীৰবলৰ যি মনোবল বৃদ্ধি মনোবল বৃদ্ধি আছিল বোৰবলৰ বীৰবলৰ সেয়া আমি জানিব পাৰোঁ